ভাৰতৰ সংস্কৃতিৰ পৰা অসমৰ সংস্কৃতি পৃথক এনেকৈ হয় যেনেকে ইহঁতৰ খানাটো বেলেগ হয় ইহঁতৰ পালন পচণ বেলেগ হয় ইঅতৰ কাপোৰ পিন্ধা যি কাপোৰ পিন্ধে কাপোৰৰ ষ্টাইল সেইবিলাক বেলেগ হয় বাট আজিকালি যিহেতু সব মডাৰ্ণ হৈ গৈছে আৰু আমি সব মিলা প্ৰীতিকে থাকোঁ তেনেকে আমাৰ সব ক'ব গলে অলম'ষ্ট সব চেইমেই হৈ গৈছে যেনেকে কাপোৰ পিন্ধা আজিকালি ভাৰতত যেনেকে বহুতে ৱেষ্টাৰ্ণ পিন্ধে তেনেকে অসমতো বহুতে ৱেষ্টাৰ্ণ পিন্ধে বাট কালচা নিজৰ চাদৰ মেখেলা সেইচবো পিন্ধে সেইচব লাইক বিহু বা সেনেকুৱা সংস্কৃতিত কালচাৰ সেনেকুৱাত পিন্ধে বাট খানা আৰু খানাটো বেলেগ হয় যেনেকে আমি চিম্পল খাওঁ বেছি জ্বলাও নাখাওঁ সেনেকুৱা টাইপ আমাৰ ডিচ্বোৰ বেলেগ হয় এণ্ড ভাৰতৰ বেলেগ চাইডৰ ফালে নৰ্থ বা চাউথ চাউথৰ ফালে ৱেষ্টৰ ভালে ইহঁতৰ বেলেগ হয় কিছুমানে বেছি জলকীয়া খায় স্পাইচেছ বেছি হয় আমাৰ যেনেকে বহুত হাৰ্বচ্ স্পাইচেছ আছে সিহঁতৰ কিছুমান জাগাত বেছি স্পাইচ নাখায় কমকে স্পাইচ খায় এণ্ড ইহঁতৰ ভেজিটেবলচ্ বেলেগ আমাৰ বেলেগ সেনেকে বহুত বেলেগ বেলেগ